হেল্ল' ৰাতুল অ' ব্ৰ' কি খবৰ অ' দাদাৰ এটা বিয়া আছিলে কেনেকৈ যাবি

পৰহি আছে

ঠিক আছে মোৰটো বাইক নাই তোৰ লগত যাব লাগিব অ' বিয়াত প্ৰাইজ এটা দিব লাগিব এতিয়া দাদাৰ বিয়া কি দিলে বা ভাল হয় অ' হ'ব তই ঠিক কৰ কি দিবি ডিনাৰ ছেট দিবি নেকি এটা অ' ঠিক আছে হ'বই